মই আৰু মোৰ জীৱ জন্তুবিলাকৰ লগত সম্পৰ্ক বহুত ভাল আৰু মৰমীয়াল মই জীৱ জন্তুবিলাকক বহুত মৰমেৰে ৰাখোঁ ৰাতিপুৱা গৰু মই গৰু পোৱালীকে এটা ইমান বহুত মৰমৰ গৰু পোৱালী আছে তাক মই নাম দি লৈছোঁ গৰু পোৱালীটোৰ নাম ৰাখিছোঁ মই ধুনু ৰাতিপুৱাৰ পৰা গধূলিলৈকে মই জীৱ জন্তুবিলাকৰ মানে জীৱ জন্তুবিলাকৰ মই আপডাল কৰি থাকোঁ গৰুক আমি ৰাতিপুৱা পথাৰত ঘাঁহনি ঠাইত এৰাল দিওঁ এৰাল দি আকৌ দুপৰীয়া ৰ'দ পৰা ঠাইৰ পৰা ছাঁ ছাঁলৈ বান্ধো পানী খুৱাওঁ তাৰ পাছত সন্ধিয়াৰ আগে আগে আমি গৰু আনিবলৈ যাওঁ গৰু আনি আমি গোহালিত বান্ধো বান্ধি লোৱাৰ পাছত গোহালিত আঁঠুৱা তৰি দিওঁ আঁঠুৱা তৰাৰ পিছত আমি জাক দিওঁ গাই গৰুজনী আমি এক্স ট্ৰাকে ৰাখোঁ কাৰণ গাই গৰুজনী এক্সট্ৰাকে ৰাখোঁ আৰু দানা পানী বনাই দিওঁ দানাৰ লগত আমি গৰুজনীক অমিতা পচলা তেনেকৈ বনাই দানা দিওঁ কাৰণ তাই আমাক গাখীৰ দিয়ে তাৰপাছত ছাগলী ছাগলী আছে ছাগলীকেইটা আমি ছাগলীকেইটাৰ নাম এটাৰ নাম ৰাখিছোঁ ধুনু আৰু এটাৰ নাম ৰাখিছোঁ মাইনা ছাগলী পোৱালীকেইটাই মোৰ লগত বহুত লাগি থাকে কাৰণ তেওঁলোকক মই মৰম কৰোঁ ছাগলী আমি চাংঘৰ সাজি ভালকৈ ৰাখোঁ আৰু বহুত আপডাল কৰোঁ কাৰণ ছাগলীৰ পৰা আমাৰ বহুত উপাৰ্জন হয় সেইকাৰণে আমি ছাগলীক গৰু ছাগলীক আমি বহুত যত্নৰে ৰাখোঁ আৰু পথাৰলৈ আৰু পথাৰতে বান্ধো ৰাতিপুৱা পথাৰত বান্ধি ছাগলীক আমি পানী খুৱাওঁ ছাঁহত বান্ধো আৰু গধূলি নি আমি ছাগলী গঁড়ালত ভালকৈ ৰাখোঁ তাৰপৰা মেকুৰী মেকুৰী আছে এটা মেকুৰীটো ৰাতিপুৱা হ'লে ৰাতিপুৱা আমি ভাত খাওঁ আৰু তাইকো তেতিয়া ভাত দিওঁ তাই নাম ৰাখিছোঁ জোন তাই তাই একে মানে প্ৰতি মুহূৰ্ততে মোৰ লগতেই থাকে আৰু তাইক আমি শুদা ভাত খাব নিদিওঁ আৰু তাইক আমি লগতেই ৰাখোঁ তাই মোৰ লগতেই থাকে লগত শুৱায়ো লওঁ আৰু তাইক গাখীৰে ভাত খাবলে দিওঁ আমি যেনেকৈ ল'ৰা ছোৱালাীক মৰম কৰোঁ তেনেকৈ আমি তাই মেকুৰীটোকো মৰম কৰোঁ আৰু হাঁহ কুকুৰা আছে হাঁহ কুকুৰা কেইটা মানে বহুতো আছে হাঁহ কুকুৰা হাঁহ কুকুৰা কেইটাক আমি টাইম ৰাতিপুৱা টাইমমতে আমি চাউল দিওঁ ধান দিওঁ আৰু থাকিবলৈ ডাঙৰকে ঘৰ সাজি দিছোঁ কুকুৰা গঁড়াল সাজি দিছোঁ হাঁহৰ গঁড়াল সাজি দিছোঁ আৰু হাঁহ গঁড়াল কুকুৰা গঁড়াল আমি চাফ চিকুণ কৰি ৰাখোঁ সদায় ৰাতিপুৱা আমি পানী দি ধুওঁ হাঁহ কুকুৰা গঁড়াল আৰু যিবিলাক আমি হাঁহ কুকুৰা গঁড়ালত কাপোৰ পাৰি দিওঁ সেইবিলাক সদায় ধুওঁ চাফ চিকুণ কৰোঁ আৰু গাহৰি আছে গাহৰিক আমি সময় মতে দানা দিওঁ গাহৰিৰ গঁড়াল সাজি দিওঁ গাহৰিৰ গঁড়ালটো আমি সদায় চাফ চিকুণাই ৰাখোঁ আৰু দানা লগত আমি গাহৰিক কচু সিজাই দিওঁ কচু সিজাই দিওঁ ভাত দিওঁ লগত কেতিয়াবা আকৌ দানা ভুচী লগত আমি চাউল দি তেনেকৈ সিজাইয়ো খুৱাওঁ আৰু গাহৰিৰ পৰা আমি বহুত উৎপাদনো হয় আমাৰ সেইটো কাৰণে আমি গাহৰিক গাহৰিক আমি আপদাল কৰি ৰাখোঁ আৰু গাহৰি আমি মাংসও খাওঁ এনেদৰে মোৰ জীৱ জন্তুবিলাকৰ লগত সম্পৰ্ক আৰু এনেকৈয়ে যত্ন কৰি ৰাখোঁ আৰু মই